হেল্ল' খৰিকা ৰেষ্টুৰেণ্ট হয় নাই বাৰু আটচা আপোনালোকৰ ৰেঁষ্টুৰেণ্ট বৰ্তমান এতিয়া খোলা আছেনে হয় মোৰ ঘৰত মানে বাৰ্থদে পাৰ্টি এটা আছিলে গতিকে মই বস্তু কেইটামান অৰ্দাৰ কৰিব বিচাৰিছিলোঁ আপুনি মোৰ লোকেচনটোত আপোনালোকৰ হোম ডেলিভাৰী চাৰ্ভিচ এভেলেবোল আছেনে নাই মোক এবাৰ জনাবচোন মোৰ এড্ৰেচটো হৈছে এঙাৰখোৱা কে বি ৰোড হয় এঙাৰখোৱা কে বি ৰোড হয় তেন্তে আপুনি দহটা চিকেন ৰোল আৰু পোন্ধৰটা চিকেন বিৰিয়ানি এই এড্ৰেচটোত পঠাই দিব আৰু কেচ অন ডেলিভাৰী দিব মই অৰ্দাৰটো ইয়াত ৰিচিভ কৰোঁতে পেমেণ্ট কৰি পিনি লৈ ল'ম ঠিক আছে বাৰু